আজি মই নিজেও ব্যৱসায় কৰি আছো এটা ব্যক্তিগত প্ৰতিষ্ঠানত ব্যৱসায়টো কৰি আছো মই নেটৱৰ্ক বিজনেছ কৰি আছো ব্যৱসায় কৰি আছো তো আজি মই আমাৰ অসমৰে কম্পেনী এটাতে কৰি আছো তো আজি কোম্পেনিফলৰপৰা মই জিৰ' ইনভেষ্টমেণ্ট কৰি পিনে মই কোম্পেনীটোত জড়িত হৈছিলোঁ হৈ লৈ পিনে আজি তাতে এটা ভাল ইনকাম কৰিব পাৰিছোঁ কাৰণ কোম্পেনীৰফালৰপৰা আমাৰ ইমানেই আমি চাপৰ্ট পাওঁ ইমানেই চাপৰ্ট পাওঁ মানে কৈ শেষ কৰিব নোৱাৰোঁ তো আজি ভাল লাগে এজন অসমীয়া মানুহে হৈ পিনে ইমান ডাঙৰ এটা ধুনীয়া ব্যৱসায় কৰি আছে তো আমাক ছাৰে ছাৰসকলে আমাক ইমান চাপৰ্ট দিয়ে আজি যদি আমি তেখেতক অলপ ফিজিকেলি মানে বিচাৰোঁ মিটিং চেটিং কৰক বা আজি পদাক আমালৈ পঠিয়াওক প্ৰতিটো ক্ষেত্ৰতেই আমাক যিকোনো প্ৰব্লেম হওক মানে আপোনাক প্ৰব্লেম হওক বা আজি প্ৰডাক্টৰ কিবা এটা প্ৰব্লেম হৈছে তো প্ৰত্যেকটো ক্ষেত্ৰতেই আমাক সহায় কৰে আজি যদি আমি কওঁ যে ছাৰ আমাক ইমানখিনি আমাক সহায় লাগে তো কৰে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আমাক চাপৰ্ট দিছে তো আমি বহুত সুখী ব্যৱসায়টো কৰি কাৰণ জিৰ'ৰপৰা উঠি আহি এটা ভাল ব্যৱসায় কৰাটো কৰিবলৈ হ'লে বহুত আমি কষ্ট কৰিবলগীয়া হয় প্ৰতিষ্ঠানটোৰপৰা আমি বহুত ধুনীয়া আমি ব্যক্তিগত প্ৰতিষ্ঠান হয়তো বহুত বঢ়িয়া বঢ়িয়া আমি সহায় পাইছোঁ এনেকুৱা আমি সহায় আগন্তোকো পাই থাকিম বুলি আমি বহুত আশাবাদী তো প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আজিৰ যুগত মোবাইলৰ যুগত আমাক ইমানখিনি যে সহায় সহায় কৰিবলৈও ইজি সহজ হয় আপোনাৰ জুম মিটিং বা ভিডিঅ' কলিং এইবিলাকত বা ফোন কলিং এইবিলাকত আমি সম্পূৰ্ণ সহায়বিলাক পাওঁ ধুনীয়াকৈ আমি প্ৰডাক্ট খুজি পঠালে প্ৰডাক্ট খুজি পঠালে আমি প্ৰডাক্ট লগে লগেই পাওঁ প্ৰতি মুঠতে প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষেত্ৰত আমাক প্ৰতিষ্ঠানটোৱে বহুত সহায় কৰিছে তাৰ ফলত আমি বহুত উন্নতিও কৰিব পাৰিছোঁ